আমাৰ গাঁৱৰ বয়সস্থ লোকসকল বিচনাত পৰি থকাকৈ অসুস্থ হোৱাৰ বিভিন্ন কাৰণসমূহ আছে তেওঁলোকৰ যেতিয়া নিকি বয়স হৈ আহে তেওঁলোক কমজুৰি হৈ প পৰে ৰক্তহীনতাত ভুগে ৰক্তহীনতাত ভোগাৰ লগে লগে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰোগে আগুৰি ধৰে যেনেকৈ কিছু লোকৰ ল' প্ৰেচাৰ কিছু লোকৰ ব্লাড প্ৰেচাৰ হাৰ্টৰ পেচেন্ট কেঁচুমূৰীয়া আদিতে হাঁপানী আদি ঠাণ্ডাত এইসমূহ এজমেটিক হাঁপানী আদি এই বেমাৰসমূহে বেছিকৈ আগুৰি ধৰে তেওঁলোকক এই বেমাৰসমূহে আগুৰি ধৰাৰ লগে লগে তেওঁলোক অসুস্থ হৈ পৰে আৰু পৰিয়ালৰ লোকসকলে তেওঁলোককো বহুতো যত্ন লয় তেওঁলোক সেই সময়ত বয়স হৈ অহাৰ লগে লগে তেওঁলোক শিশু শিশুৰ নিচিনা হৈ পৰে শিশুৰ নিচিনা মন হয় শিশুৰ নিচিনা কাৰ্য কৰিব বিচাৰে শিশু সকলোখিনি শিশুৰ লক্ষণ দেখা যায় তেওঁলোকে খুব মিঠা খাব বিচাৰে সেয়েহে তেওঁলোকে যি কৰিব বিচাৰে তেওঁলোকক কৰিব দিব লাগে আৰু খুব পা পৰিষ্কাৰকৈ এই বয় বয়োজ্যষ্ঠ লোকসকলক ৰাখিব লাগে আৰু ডক্টৰৰ পৰামৰ্শ মতে তেওঁলোককো যত্ন লোৱাটো দৰকাৰ তেওঁলোকক যি যিটো বেমাৰ সেই বেমাৰৰ ডক্টৰক দেখুওঁৱাই তেনেকৈ দৰব আৰু ভিটামিন কেলছিয়াম আদি তেওঁলোকক খোৱাব লাগে আৰু খুব পা পৰিষ্কাৰকৈ তেওঁলোকক ৰাখিব লাগে তেওঁলোকক যি বিচাৰে তেনেকৈ ৰাখিব লাগে সদায় তেওঁলোকক প্ৰফুল্লিত ভাবেৰে ৰাখিলে তেওঁলোকৰ সদায় দিনবোৰ ভালে কুশলে যায় এনেদৰে তেওঁলোকক যত্ন ল'ব লাগে